হে হেল্ল' অ দোকানী বাইদেউ হয়নে অ মই লাথুগুৰিৰ পৰা কৈছোঁ দিয়ক এই হেৰি আপোনাৰ দোকানত বোলে হেৰি বৰ ধুনীয়া ধুনীয়া গামোছা কিছু বোলে আছে বুলি কোৱা শুনিছোঁ অ অ অ মই আকৌ এই দৰা সজীয়া দৰা সজীয়া গামোচাহে লাগিব দেই হেৰি তাৰমানে পাট সূতা বোৱা যে একে হেৰি লাগি থাকিব একে আঁঠুত পৰাকৈ লাগিব আ অ অ শুনিম শুনিম শুনিম কওকচোন অ অ আ অ মোক বেছিকৈ নেলাগে আৰু তিনিখনমান হ'লেও হ'ব অ অ অ অ মই অ নহ'লে হ'ব দিয়ক বাইদেউ হেৰি তাৰমানে মোৰ ল'ৰাটো বিয়া আহি আছে যে সেইটো কাৰণে মানে ওম সেইটো কাৰণে মানে গামোচা তিনিখন আনিম আৰু পাটৰ কাপোৰ তিনিযোৰমান আনিম নেকি সেই কাৰণে আপোনাক সুধিছোঁ এতিয়া অ এতিয়া আপোনাৰ দোকানখন কোনখিনিত আছে বাৰু অ নহ'লে সেই দোকান কিমান সময়লৈকে খোলে বাইদেউ

অ নহ'লে মই এসময়ত সময় এটা উলিয়াই পেলাই গৈ আছোঁ আপোনাৰ দোকানত আপুনি মই কালি মানে যাম আজি নেযাম আৰু অ অ কিন্তু মুগা ৰঙৰহে লাগিব দেই দৰাসজীয়া মুগাৰঙৰ লাগিব অ অ অ অ অ আৰু পাটৰ কাপোৰ আকৌ মোক কিন্তু ঘিঁউ কালাৰৰ এযোৰ লাগিব কইনাৰ কাৰণে তাৰপিছত আকৌ হেৰি ক্ৰিম কালাৰৰ এযোৰ লাগিব অ তাৰপিছত আকৌ গুলপীয়া এযোৰ লাগিব তিনিযোৰ লাগিব আৰু অ অ বাৰু মই আ অ হ'ব হ'ব হ'ব